সৰ্বভাৰতীয় পৰ্য্য়ায়ত অসমীয়া ভা ভাষাটোক প্ৰতিনিধিত্ব কৰা এজন অসমীয়া গায়ক হিচাপে মোৰ প্ৰিয় শিল্পী গায়ক ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ তেখেত তেখেত ভূপেন হাজৰিকা অসমৰ এজন সুগায়ক সুধাকণ্ঠ বুলি কোৱা হয় তেওঁক তেওঁ নৃত্য় গীত সৰ্বভাৰতীয় পৰ্য্য়ায়ত আগবাঢ়ি গৈছে নাটক নাটক আৰু গীতো তেওঁৰ সৰ্বভাৰতীয় পৰ্য্য়ায়লৈ অনুবাদ হৈছে তেওঁ অসমীয়া ভাষাৰ উপৰিও বাংলা আৰু ইংৰাজী হিন্দী ভাষাত প্ৰচ প্ৰচাৰ হৈছে তেওঁ অসমৰ বাবে এজন সুগায়ক